হেল্ল' অঁ এই এই নাম্বাৰটো পাৱাৰ হাউচত লাগিছে নেকি বাাৰু অঁ মই এক নং লাহন গাঁৱৰপৰা কৈছিলোঁ অঁ আমাৰ এই ট্ৰেঞ্চফৰ্মাৰটো ফুটিলে আকৌ ভাল কৰি দিব এই স্কুলখননৰ ওচৰত থকাটো আজি দুদিন তিনিদিনমান হ'ল আগতে খবৰ কৰিছিলোঁ কিন্তু একো খা খবৰেই নেপালোঁ দেখোন অঁ এই পঠিয়াই দিবচোন মানুহ সোনকালে ভাল কৰি দিবলৈ বৰ আন্ধাৰা হৈ গৈছে নহয় ল'ৰা ছোৱালীবোৰ পঢ়িব লাগে অঁ অঁ অঁ অঁ অঁ অঁ পাৰে যদি সোনকাল কৰিব অকমান অঁ এতিয়া দে অঁ এই বেলেগ এজনলৈ ফোন কৰিছিলে আৰু একো এটা একো খা খবৰেই নাই ভাল কৰিবলৈয়ো অহা নাই অঁ কাৰেণ্টটো লগাই দিব অঁ আৰু ওচৰেদি যাবলৈ ভয় লগা হৈ আছে নহয় এতিয়া আহি লওক অঁ অঁ অঁ অঁ অঁ অঁ খালি আপুনি যেনে তেনে আজি পঠিয়াই দিব অঁ অঁ অঁ হ'ব